শিক্ষিত হোৱাটো জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মানি লোৱা হয় কাৰণ সি এখন শিক্ষিত সমাজত যিখিনি দেখা পোৱা যায় এইখিনি বেলেগত দেখা অশিক্ষিত সমাজত দেখা পোৱা নাযায় শিক্ষিত হ'লে ক'ৰবাত কোনোবা এখন ঠাইলৈ যোৱাটো অতি সহজ হৈ উঠে ইয়াৰ যি ছাইনব'ৰ্ড নাইবা আন কোনো কিবা ব'ৰ্ডত লিখা দেখি আমি সেই ঠাইডোখৰ চিনি পাব পাৰোঁ আৰু সহজে উলিয়া যাব পাৰোঁ তাৰ উপৰিও শিক্ষিত হৈ এজন ভাল ব্যক্তি হৈ সমাজৰ হকে কাম কৰিব পাৰি যিকোনো ধৰণৰ কাম শি যিকোনো ধৰণৰ কাম আমি পঢ়ি শুনি সমাজৰ হকে আগবাঢ়ি যাব পাৰোঁ আৰু অশিক্ষিত হ'লে বহুতো বস্তু হেৰুৱাবলগীয়া হয় যেনে ধৰক অন্ধবিশ্বাস পৰি কিছুমান ৰীতি নীবাজত ৰীতি নীতি মানি চলি আমি আগবাঢ়িব লগা হয় এয়া শিক্ষিত অশিক্ষিত সমাজত এনেবোৰ আচৰণৰ পৰা সমাজত বহুতো বাধা বিঘিনিৰ সৃষ্টি হয় যদি শিক্ষিত হয় হয় তেনেহ'লে এইবোৰৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ